নতুন প্ৰজন্ম কেৱল চাকৰি আশা কৰি নাথাকি ব্যৱসায়ৰ প্ৰতি আগ্ৰহী কৰাটো দৰকাৰ বুলি ভাবিব লাগিব কাৰণ আজিকালি চাকৰি পাম বুলি বহুত ল'ৰা ছোৱালীয়ে পঢ়ি চাকৰি নাপায় এনেই থাকিবলগীয়া হৈছে তাহাঁতি ইমান কষ্ট কৰি পঢ়ি শুনি চাকৰি পালেতো পালে নেপালেতো কিবা এটা কৰি খাবই লাগিব ত' সেইটো হিচাপত ব্যৱসায়টো কৰিবই লাগিব চলিব কেনেকে পঢ়ি চাকৰি কৰি অকল চলিলেই যে চলায় সেইটো নহয় ব্যৱসায় কৰাটো দৰকাৰেই হয় বহুত ব্যৱসায় কৰিও মানুহ চলিব পাৰে তেওঁলোকক আগ্ৰহী কৰি তুলিবলৈ মনত উৎসাহ দিব লাগিব সাহস দিব লাগিব প্ৰেৰণা দিব লাগিব বুজাব লাগিব ক'ব লাগিব যে এইটো কৰিলে এইটো এনেকে হ'ব এনেকে কৰিলে এনেকে হ'ব সেইখিনি মানে কি তাহাঁতি ব্যৱসায়টো কৰিবলৈ বুলি আগ মনটো আগবঢ়াই নিবলৈ মানুহে উৎসাহ দিব লাগিব ক'ব লাগিব যে তই চাকৰি পালেই যে অকল চলিব পাৰিম তেহেতু নহয় চাকৰি নোপালে তো ব্যৱসায় কৰিব লাগিব তো যিকোনো ব্যৱসায় ব্যৱসায়টো বহুত ধৰণৰ আছে এটাই ব্যৱসায় বুলি নহয় ব্যৱসায় বুলি ক'বলৈ গ'লে বহুত আছে যেনেকে নেকি এখন ব্ৰইলাৰ ফাৰ্ম খোলা বা দোকান এখননেকে দিয়া কেঁচা শাক পাচলি দোকানেই দিয়া মাছ মাংস চবজি দোকানেই দিয়া মণিহাৰী দোকানেই দিয়া কাপোৰ দোকান দিয়া বহুত ধৰণৰ ব্যৱসায় আছে যিহেতুকে কৰিবলে ল'ৰা ছোৱালীবোৰক বুজাব লাগিব ক'ব লাগিব আগবঢ়াই নিব লাগিব মানে কৰিব পাৰিব লাগিব তেনেকে তে সেইটো হিচাপত ল'ৰাবোৰক বোলে যে এইটো ব্যৱসায় কৰি মোৰ ইমানখিনি লাভ হৈছে মোৰ ইমানখিনি মই আজি আগবাঢ়ি গলো বোলে কাপোৰৰ দোকান এখন খুলিলোঁ কাপোৰ বিক্ৰী কৰি কৰি পিনে মই বোলে বহুত টকা কমালোঁ বা মই বোলে লাহে লাহে ঘৰ বনালোঁ গাড়ী ল'লোঁ ইমানখিনি টকা গোটালোঁ বা লাহে লাহে মই কাপোৰৰ পৰা এখন দোকানৰ পৰা দুখন দোকান কৰিলোঁ তেনেকে তেনেকে কৰি গ'লে মানে মানে এটা তেনেকুৱা ধৰণৰ দেখাব পাৰিলে ল'ৰা ছোৱালীখিনি আগ্ৰহী হ'ব আৰু ব্যৱসায় কৰাটো দৰকাৰ বুলিয়েই ভাবিব কাৰণ চাকৰি কৰা কৰিলে মানুহৰ কি হয় চাকৰি কৰিলে নিজ স্বাধীন বোলা ব্যৱসায় কৰিলে নিজ স্বাধীন যেতিয়া মন যাব তেতিয়াই দোকান যাব ব্যৱসায় কৰিব যেতিয়াই মন যাব আজি বোলে গাটো বেয়া মই বোলে আজি মোৰ দোকানখন খুলিবই মন নাই যোৱা এদিন বন্ধ কৰিলেও কোনো কথা নাই ব্যৱসায়ত নিজ স্বাধীন বোলা বস্তুটো থাকে ব্যৱসায়িক মই ভাবোঁ ব্যৱসায়ত বহুত লাভৱান হ'ব পাৰে চাকৰি কৰিলে যিকেইটা দৰমহা পায় এটা সৰু সুৰা চাকৰি কৰিলে এটা পৰিমাণত দৰমহা পায় ঠিক ব্যৱসায় এটা যদি মানুহে কৰে ব্যৱসায়টো যদি ভালদৰে কৰে ব্যৱসায়ত চাকৰি সেই চাকৰি কৰা মানেই দৰমহা পইচা কমাব পৰা যায় ইনকাম আছে চাকৰি ব্যৱসায় কৰিলে বহুত ধৰণৰ আছে ঘৰত গৰু দুজনী পুহিলে গাখীৰ অকমান পালে গাখীৰখিনি বিক্ৰী কৰিলে ঘৰৰ নিজৰ বাৰীত শাক পাচলি কৰিলে শাক পাচলি বিক্ৰী কৰিলে সেই শাক পাচলি কেইটাত পইচা পালে নিজৰ এখন দোকান বুলি খুলি ল'লে দুটা বস্তু তাত নি পিনে থলে দোকানৰ বস্তুও থ'লে বা ঘৰৰ শাক পাচলিকিটাও থলে সেয়াটো এটা বিক্ৰী কৰিলে দুটকা পইচা পালে সেইটো এটা ব্যৱসায় কুকুৰা হাঁহ পুহিলে সেই কুকুৰা হাঁহ দুটা বিকিলে পইচা কিটকা পালে সেইটো এটা ব্যৱসায় কুকুৰা হাঁহৰ কণীকিটা বিকিলে সেইটোও ব্যৱসায় ছাগলী দুজনীমান পুহিলে সেইটো এটা ব্যৱসায় ব্ৰইলাৰ ফাৰ্ম এখন খুলিলে সেইটো এটা ব্যৱসায় তো বহুত ধৰণৰ ব্যৱসায় আছে মানুহৰ ব্যৱসায়টো কৰি গ'লে মানুহৰ পইচাটো ইনকাম হৈ গৈ থাকে তো সেইটো হিচাপে মনৰ মানুহৰ মনত উৎসাহ বাঢ়ি গৈ থাকে মানুহক কৰি ভাল লাগি গৈ থাকে তেনেকে মানুহে মানে কি তেনেকে কৰি কৰি বহুতখিনিলে আবাঢ়ি যাব পাৰে ব্যৱসায় বা বস্তুটো তেনেকুৱা ব্যৱসায় কৰাটো মই ভাল বুলিয়ে ভাবোঁ কাৰণ ব্যৱসায়টো বহুত পইচা আছে ব্যৱসায় কৰিব জানিলে মানে ব্যৱসায় বহুত পইচা আছে আৰু ব্যৱসায় কৰিলে মানে নিজৰো ভাল বা আজি বোলে গাতো বেয়া আজি দোকানখন নোখোলো বা নেযাওঁ তেনেকেও পাৰি এদিন ব্যৱসায় নিজৰ নিজৰ নিজ স্বাধীনৰ কথা ন তেনেকুৱা আৰু ব্যৱসায় বোলা বস্তুটো ব্যৱসায় কৰোঁ বুলি ক'লে মানে ভালদৰে মানুহ এক বছৰত ভালকৈ যদি ব্যৱসায় এটা আৰম্ভ কৰে নহয় ব্যৱসায়টো যদি ভালকৈ চলিবলৈও লয় মানে এবছৰতে বহুতখিনি উন্নতি কৰিব পাৰে তো তেনেকে কৰি গ'লে মানে মানুহৰ চলিবলৈ একো অসুবিধা নহয় ব্যৱসায় বোলে এটা এনেকুৱা বস্তু মানে কি একবাৰ মানুহে কৰিলে মানে পইচা দুটকা চুই পালে বা ল'ৰা ছোৱালীকেই হওক বা বেলেগ মানুহক আগ্ৰহী কৰিবলৈ মই যেতিয়া ব্যৱসায়টো কৰি দেখালোঁ মই এইটোৰপা সেইটো এইটোৰপা সেইটো কৰিলোঁ ল'লোঁ দেখিলোঁ তো তেনেকে বেলেগে দেখিব ন দেখাৰ পাছত তেওঁলোকক ক'ব পৰা যায় যে এইটো কৰ এনেকে হ'ব তেনেকে হ'ব এনেকে তেনেকে মানুহে এজনক ব্যৱসায় কৰি উন্নতি কৰা দেখিলে আন এজন মানুহে ব্যৱসায় কৰিবলৈ আগ্ৰহী হৈ উঠে তেনেকে তেনেকে মানুহে কৰিবলৈ লৈ ব্যৱসায়টো আৰু ব্যৱসায় মানুহক ভালকৈ চলিলে চলি থাকে কৰি থাকে ব্যৱসায় কৰাটো নতুন প্ৰজন্মকতো অকল চাকৰি পালেই চাকৰিয়ে কৰিবি সেইটো বুলি নহয় ব্যৱসায়ৰ প্ৰতি আগ্ৰহী থকাটোও দৰকাৰ কাৰণ চাকৰি কৰা মানুহে ব্যৱসায় কৰিব পাৰে দিনৰ সময়ত চাকৰি সময়ত চাকৰি কৰিলে তাৰ পিছৰখিনি সময়ত গধূলি সময়ত চাকৰি নথকা বেলা ডিউটি শেষ সেইখিনি সময়ত মানুহে ব্যৱসায় বুলিও এটা মানুহৰ শ্ৰম কৰিব পৰা মানুহে শ্ৰমিক মানুহে এনেই বহি নাথাকে চাকৰিয়ালেই হওক বা ব্যৱসায়িকেই হওক তেওঁলোকে যদি কৰো বুলি ভাবে চাকৰি কৰি আহিও গধূলিখিনি সময়ত এটা ব্যৱসায় আৰম্ভ কৰিব পাৰে ব্যৱসায় বোলা বস্তুটো এইটো বস্তু নহয় যে টাইমত কৰিব টাইমত নকৰিব যেতিয়াই মন তেতিয়াই কৰিব পাৰে ব্যৱসায় কৰা মানুহ বহুত লাভৱানো হৈছে ব্যৱসায়টো মই বহুত উচিত বুলিয়ে ভাবোঁ ব্যৱসায়টো বেয়া বস্তু নহয় ব্যৱসায় কৰিব বহুতেই ভাল